মাছ ধৰিবলৈ চৰকাৰৰ পৰা সমৰ্থন লাগিব চৰকাৰৰ পৰা সমৰ্থন নহ'লে আমি একো কামেই কৰিব নোৱাৰোঁ ঘৰত ব্য়ক্তিগত ফিচাৰী এটা খান্দিবলৈও চৰকাৰৰ অনুদান নাপালে আমি কৰিব নোৱাৰোঁ কাৰণ ফিচাৰীটো খান্দিব লাগিব গাড়ী লগাই পোনা মেলিব লাগিব আজিকালি বিল পুখুৰীবিলাক মানুহবিলাকে লৈছে তাত মাছ ধৰিবলৈ নিদিয়ে যদিহে চৰকাৰে বিল পুখুৰীবিলাক ব্য়ক্তিগত নকৰি ৰাজহুৱাকে ৰাইজক মাছ ধৰিবলৈ সুবিধা কৰি দিয়ে তেতিয়া আমি ভাল হওঁ পাওঁ মাছৰ মূল্য়টো বঢ়াই দিলেও ভাল পাওঁ তেতিয়া সেইবিলাক বিক্ৰীও কৰিও আমি দুপইচা পালেও উপাৰ্জন কৰিব পাৰোঁ বা টনকিয়াল হ'ব পাৰোঁ